আমাৰ অঞ্চলত আৰু চহৰৰ স্বাস্থ্যসেৱা খণ্ডৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায় প্ৰথমতে আমাৰ অঞ্চলত এখন চিকিৎসালয়ৰ ওপৰতে যথেষ্টসংখ্যক লোকে নিৰ্ভৰ কৰিবলগা হয় কিন্তু চহৰ অঞ্চলত কেইবাখনো আগশাৰীৰ চিকিৎসালয় আছে আৰু দ্বিতীয়তে চহৰৰ চিকিৎসালয়সমূহৰ আমাৰ অঞ্চলৰ তুলনাত যথেষ্ট চাফ চিকুণ